হেল্ল'

মই মানে আজি দুদিনমানৰ পিছৰ পৰা পিছত মানে অসমলৈ ফুৰিবলৈ যাম

আপুনি মানে কিমান দিব পাৰিব আৰু কেনেকৈ কি বনাব পাৰিব হেল্ল' শুনিছে অঁ কওকচোন কি কি পায়

অঁ মই যেতিয়া আজি কেইদিনমানৰ পিছত অসমলৈ যাম আপোনাৰ পৰা সেইবোৰ পিঠা পনাবোৰ আনিব খোজোঁ মানে কিনি